হেল্লো ভাইটি মই মৰাণ কচুমাৰীৰ পৰা ক'লোঁ মৰাণৰ পৰা আঠ কিলোমিটাৰ দূৰত মোৰ ঘৰ আচ্ছা মোক কিছু ভাৰতীয় খাদ্য লাগে পাঁচজন পাঁচজন মেম্বাৰ পাঁচজন পৰিয়ালৰ সদস্যৰ কাৰণে ভাত লাগিব বাটাৰ পনীৰ তাপা চিকেন চিকেন কাৰী তাপা মটন কাৰী লাগিব আৰু বাটাৰ পনিৰ লাগিব আৰু মিক্স ভেজ এখন লাগিব আৰু দালি লাগিব পাঁচজন মানুহৰ কাৰণে হয় হয় কিমান সময়ৰ পিছত পাম হয় ঠিক আছে আধা ঘণ্টাৰ ভিতৰত নিশ্চয় পাম মই অলপ ভালকৈ বনাবা হাঁ অলপ ভালকে বনাবা আৰু কেইখনমান কাঁহী পঠিয়াই দিবা থাল কেইখনমান পঠিয়াই দিবা ঠিক আছে অ'কে অ'কে ঠিক আছে থ্যেংক ইউ